মই অলপ ফুৰিব আহিছিলোঁ

কওকচোন হয়

হয় মইয়ো

চাইছোঁ ছাৰ আপুনি কি ভাবে কওকচোন

ঘৰত এবাৰ গৈ ভালকৈ মা বাপেকৰ লগতো আলোচনা কৰিলে ভাল হ'ব চাগৈ

অঁ বেয়া নহয় ছাৰ মইয়ো ঘৰ যামেই অলপ পাছতে ঘৰৰপৰা ওলাই আহিম তেতিয়া আপোনাক লগ কৰি দুয়োজন গুচি যাম এবাৰ ফোন কৰি লব লাগিব আগতিয়াকৈ হয় মই ফোন কৰি লম বাৰু ঠিক আছে মই আপোনাক ফোন কৰিয়ে যাম বাৰু

ঠিক আছে হ'ব ঠিক আছে ঠিক আছে হ'ব